ওজন কমাবলৈ হ'লে আমি পুৱা খোজকাঢ়িব লাগিব আৰু চাইকেল চলাব লাগিব পাৰিলে মাজে মাজে দৌৰ দৌৰিব লাগিব তাৰ পিছতে সাধাৰণতে আমি যিখিনি প্ৰটিনযুক্ত আহাৰ সেইখিনি অলপ কমাই খাব লাগিব আৰু সাধাৰণতে গাঁৱৰ মানুহে বিশেষকৈ খৰি ফলা কোৰ মৰা জাবৰ চাবৰ পেলোৱা গুচোৱা আৰু গাঁত খন্দা এনেকুৱা কিছুমান কাম কৰে যিখিনি কাম কৰিলে আমাৰ শৰীৰৰ ওজনটো কমি যায় সাধাৰণতে আমি তেনেকুৱা কিছুমান কাম গাঁৱত প্ৰায় কৰি থাকোঁ বা ৰবি শষ্যৰ দিনত আমি বাৰীত কোৰেৰে কোৰ মাৰি শাক পাচলি তলি উলিয়াওঁ শাক পাচলি তলি উলিয়াই মেলি তাত বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি নিজেই তৈয়াৰ কৰা গোবৰ সাৰ প্ৰয়োগ কৰি তাৰপৰা আমি যথেষ্ট খোৱা বস্তু শাক পাচলি পাওঁ যিখিনি খালে আমাৰ শৰীৰৰ ওজনটো নাবাঢ়ে ফেটছটো নহয় সেইকাৰণে আমি তেনেকুৱা কিছুমান ব্যৱস্থা কৰিব লাগে আৰু ঘৰুৱা বিভিন্ন ধৰণৰ কাম বনত আমি প্ৰায় সহযোগ কৰি আমাৰ শৰীৰৰ ওজনটো কমাবলৈ যত্ন কৰিব লাগে